এক জানুৱাৰী দুহেজাৰ তেৰ দুই জানুৱাৰী দুহেজাৰ চৈধ্য তিনি মাৰ্চ দুহেজাৰ পোন্ধৰ চাৰি মে' দুহেজাৰ তেইছ পাঁচ মে' দুহেজাৰ তেইছ